অসমীয়া এটা খুব ধুনীয়া ভাষা আৰু অসমীয়া ভাষাত ধুনীয়া ধুনীয়া জতুৱা ঠাঁচ বা ধুনীয়া বাক্যৰ ব্যৱহাৰ কৰি পেনে আমি অসমীয়া ভাষাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছোঁ বা আমাৰ অসমীয়া ভাষাটো এতিয়া চবতে স্বীকৃতি পাবলৈ ধৰিছে আৰু অসমীয়া ভাষাৰ এটা বেলেগ ধৰণৰ মহিমা আছে যিটোৱে চবকে মোহিত কৰি লয় যোনে আহে অসমত তেওঁলোকে অসমীয়া ভাষাটো ক'বলৈ চেষ্টা কৰে বা শিকিবলৈ চেষ্টা কৰে আৰু সেইটো তেওঁলোকে ব্যৱহাৰ কৰে কেতিয়াবা আহিলে বা এনেকৈ কথা পাতি ভাল পায় বা আমিও অসমীয়া ভাষাটোক যেতিয়া আমি বেলেগৰ আগত কওঁ বা বেলেগত আমি কথা পাতো তেতিয়া আমি সেইটো মানে কৰি পেনে নিজকে গৌৰৱান্বিত কৰোঁ ভাবোঁ গৌৰৱান্বিত হওঁ আৰু যে আমি অসমীয়া ভাষাত ইমান ধুনীয়াকৈ আমি ধুনীয়াকৈ অলংকাৰ বা এনেকে জতুৱা ঠাঁচ ব্যৱহাৰ কৰি কৰি কথা ক'ব পাৰিছোঁ আৰু তাৰে বহুত জতুৱা ঠাঁচতো এতিয়াও মোৰ মনত নাই যিকেইটা মনত আছে তাৰে ভিতৰত এটা দুটা যেনেকৈ অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ উপকাৰীক অজগৰে খায় গোৰ মাৰি গংগাত পেলোৱা তাৰ পিছত এপাচি শাকত এটা জালুক উপকাৰীক অজগৰে খায় এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া এইবোৰ আমাৰ বেছি ভাগ ব্যৱহাৰ হৈ থাকে এইবোৰ জতুৱা ঠাঁচ ব্যৱহাৰ কৰি আমি কথাবিলাক ধুনীয়াকৈ মানে বুজাব পাৰোঁ আৰু